অঁ কোৱা হেঁ শুনা নাই মই এ মোবাইলটো আকৌ অঁ অঁ অঁ তাকেহে ওলাব লাগিব অঁ এই ওচৰতে বিয়া আৰু যাব লাগিব অঁ অঁতো ছোৱালী এই যে হেৰি এই কি নাচ্ নাচবৰৰ নেকি কিজানি ওচৰৰে বেছি দূৰ নহয় মাতিছেনে হেঁ দেখি এই নাই নাই আগতে এবাৰ দেখিছোঁ বাৰু সেই এবাৰে দেখিছিলোঁ এনেই বন্ধু হিচাপে চিনাকী দিলে বাৰু অঁ অঁ মাতিছে মাতিছে তোমালোকক মতা হ'ল ন

অঁ অঁ তাকেহে

যাম যাম যাম নাচিবও লাগিব নহয় অঁ নাচি নাচি যাব লাগিব জোৰোণলৈ আকৌ নাম চাম অলপ শিকিব লাগিব ন অঁ অঁ অঁ এই ওচৰৰ বিয়াখন ফূৰ্তি কৰিব লাগিব

এটাই ল'ৰা নহয় ল'ৰাও এটাই নহয় যাব লাগিব ভালকৈ হাঁহি ফূৰ্তি কৰি ধেমালি চেমালি কৰিব লাগিব অঁ পিছে হ'ব মই ইমান বিয়া অঁ হাঁ

অঁ ফূৰ্তি কৰিব লাগিব অঁ দিয়া হ'ব দিয়া হাঁ অহ্ ৰাখিছোঁ অঁ হ'ব দিয়া